তাৰপাছত আপোনাৰ যোৱা আজি মানে দুবছৰমানৰ আগৰ কথা মই এটা ৱাট্ছ লৈছিলোঁ যিটো ব্ৰেণ্ডটো আছিলে আপোনাৰ ৰিয়েলমি আছিলে এইবিলাক চাইনিজ ব্ৰেণ্ড ভাল নহয় ইমান তেনেকৈ ছমাহমান গ'ল তাৰপিছৰপৰা কিবা চাৰ্জিঙৰ মানে প্ৰব্লেম আহিলে চাৰ্জ সোনকালে সোনকালে শেষ হোৱা হ'ল ভাল নহয় একো ৱাট্ছটো ক'ব গ'লে